দাদা ভাৰাটো লওক পঞ্চাছ টকা হোৱা নাই জানো ভাৰাটো অ' আপোনাৰ লগত খুচুৰা নহ'ব নেকি মোৰ লগত দুশটকীয়া এখনহে আছে আৰু পাঁচশটকীয়া এখনহে আছে সেইকাৰণে আপোনাক পঞ্চাছটকীয়া খুচুৰাটো দিব এতিয়া মই নোৱাৰিম নহয় তেনেকৈ আপুনিয়ে নহ'লে কিবা এটা মিলাওক আপোনাৰতো চিনাকি জেগা গতিকে আপুনি ওচৰৰ কাৰবাৰ পৰা লৈ দিব নোৱাৰিব জানো মোক পইচাটো আৰু এটা কাম কৰক নহ'লে ওচৰতে দোকান আছে আপুনি দোকানৰ পৰা সুধি আহক নহ'লে এবাৰ আপোনাৰ যিহেতু চিনাকি দোকান গতিকে আপোনাক পঞ্চাছটকীয়া খুচুৰাটো দি দিব পাৰে মোৰ মানে অলপ কলেজলৈও দেৰি হৈ আছিলে সোনকালে গৈ নাপালে কলেজত অলপ অসুবিধা হ'ব গতিকে আপুনি মোক পইচাটো এতিয়াই দিব পাৰিলে ভাল আছিলে নহ'লে আপুনি এটা কাম কৰিব পাৰে মই আপোনাৰ লগত অহা যোৱাটো কৰিয়ে থাকোঁ বেলেগ এদিনা আপুনি মোৰ পৰা লৈ ল'ব নহ'লে বা আপুনি মোক ঘূৰাই দিব পিছত অনলাইন পে'মেণ্ট কৰিবলৈ মোৰ লগত বৰ্তমান ফোনপে' বা গুগুলপে' তেনেকুৱা একো নাইকিয়া গতিকে আপোনাক মই পইচাটো দিব নোৱাৰিম নহয় তেনেকৈ মোৰ লগত নগদ ধনহে আছে আপুনি কিবা এটা পাৰিলে মিলাওক নহ'লে মোৰ পৰা আপুনি ঘূৰি যাওঁতে পইচাটো লৈ ল'ব পাৰিব বা আপোনাক মই লগ পাওঁতে দি দিম সেইটো পইচা আপুনি আপোনাৰ লগত মই পিছত মিলাই ল'ম নহ'লে মোৰ অলপমান কলেজলৈ দেৰি হৈ আছে আৰু সোনকালে গৈ নাপালে মোৰ তাত অসুবিধা হ'ব কাৰণে আপোনাক মই কৈ আছোঁ বাৰে বাৰে যে পইচাটো আপোনাক মই পিছত দি দিম বা আপুনি মোক পিছত ঘূৰাই দিব